আমাৰ অসমৰ সম্প্ৰদায় ইটো সিটোৰ সৈতে যোগাযোগ কৰিবলৈ মানে ধৰি লওক কিছুমান মানে উৎসৱ আছে উৎসৱবিলাকত যোগাযোগ কৰা হয় যেনেকৈ বিহু বিহু মানে বিহুৰ অনুষ্ঠানবিলাক পাতে বা ধৰি লওক বিহুত আমি ধৰি লওক ঘৰত ইঘৰে সিঘৰলৈ যাওঁ বা তেনেকৈয়ে মৰমৰ আদান প্ৰদান হয় সৰুৱে ডাঙৰক সেৱা কৰে এনেকৈয়ে যা যোগাযোগবিলাক হৈ যায় বিহু খাবলৈ বুলি ইঘৰৰ পৰা সিঘৰলৈ এনেকৈ যোৱা হয় সেই গতিকে মানে সেই বিহুৰ কাৰণে এটা বিহুৰ প্ৰতিযোগিতাবিলাক পাতে সেই গতিকে তাত মানুহবিলাক যোগাযোগ হয় সেইবিলাকত গৈ পেলাই ধৰি লওক ইটো সিটোৰ মানে যোগাযোগ তেনেকৈ হয় আৰু তাপা আকৌ সেই ধৰি লওক আকৌ যেনেকৈ ধৰি লওক আমাৰ এই ধৰি লওক ৰাস মহোৎসৱ পাতে তাত ধৰি লওক ইমান ধুনীয়াকৈ পাতে ধৰি লওক কেবাদিনো ধৰি লওক ধুনীয়াকৈ ধৰি লওক নৃত্য গীত ধৰি লওক আৰু মানে কি শ্ৰী কৃষ্ণৰ সকলোখিনি কাহিনী দেখায় ধৰি লওক গোপীসকলৰ কাহিনীবিলাক দেখায় সেয়া চাবলৈ মানুহে ধৰি লওক যায় বহু দূৰ দূৰৰ পৰা তেনেকৈ নলবাৰীৰ ৰাস চাবলৈ যায় মাজুলিত হয় সেইবিলাক চাবলৈ যায় তেনেকৈ মানে মানুহৰ ইটো সিটোৰ সৈতে মানে যোগাযোগবিলাক হৈ থাকে ধৰি লওক সেই গতিকে এনেকৈ মানে মানুহৰ উৎসৱবিলাক পাৰ্বণবিলাক হ'লে মানুহবিলাক মানে সকলোৱে ইটোৰ লগত সিটো যোগাযোগ হৈ থাকে তাপা ইপি ইটো ইখিনি মানুহে সিখিনি জেগাত চাবলৈ যায় এনেকৈয়ে মানে আৰু সকলোবিলাক হৈ থাকে